অঁ এই শিমলুগুৰি হেৰি নহয় হে ষ্টেচনৰ হেৰি টিকেট কাউণ্টাৰ হয় নাই বাৰু অঁ মই মানে আমি মই বুলিয়ে নহয় আমি সাতজনী আঠজনীমান মাইকী মানুহ হেৰিলৈ গুৱাহাটীলৈ যাম বুলি ভাবিছিলোঁ তাকে টিকেটকেইটা বোলে আগতীয়াকৈ ৰিজাৰ্ভ কৰিব লাগিবনে কিয়েনে সেইটোকে সুধো বোলো অঁ অঁ আজি ঊনত্ৰিছ তাৰিখ হ'লেই আমি তিনি তাৰিখ মানে যাম বুলি ভাবিছিলোঁ অঁ তাকে কেতিয়াকৈ ৰিজাৰ্ভ কৰোঁ আগতীয়াকৈ এতিয়া কেতিয়াকৈ কৰিব লাগিব বাৰু অঁ ঠিক আছে ক'বচোন আমি আঠগৰাকী যাম বুলি ভাবিছোঁ অঁ দামটো ক'বচোন অঁ অঁ অঁ গুৱাহাটীলৈ যাম আজিকালি অনলাইন কৰিব পাৰি নহয় অনলাইনতে কাটিব লাগিব অঁ এতিয়া কোনখন ট্ৰেইন আছে জানো ট্ৰেইনখন এতিয়া ৰাজধানীতে যাওনে কোনখন যাও ৰাজধানীখনতে অঁ সেইখন আকৌ বৰ লেহেমীয়া হয় নহয় ৰাজধানীতে যাম নেকি জানো পাই অঁ আপুনি চাই কৈ দিবচোন দেই কোনখন আছে এই মাইকী মানুহ যোৱানে অলপ চেফটি হ'লে ভাল অঁ তেতিয়াহ'লে মই কৰি ল'ম বাৰু এতিয়া হেৰি নহয় মাইকী মানুহবোৰ অঁ মাইকী মানুহ যোৱা যে অকণমান চেফটি ৰিজাৰ্ভ কৰিলে ভাল হয় এনেই ট্ৰেইনেত বহিলে গোটেইখন দিগদাৰ আজিকালি আৰু যিখন অঘটন ঐ ট্ৰেইনত ভয়ে লগা হৈছেচোন ট্ৰেইনত হ'লেও আঠগৰাকী কৈছিলোঁ আঠগৰাকী অঁ তাকে এতিয়া যাম বুলি ভাবিছোঁ এই মানে কিবা মিটিং এখন আছে তাতে গুৱাহাটীতে নগ'লেও নহয় এখন বৰ দিগদাৰ বিহুও পাইছেহি এতিয়া মাইকী মানুহ নহ্ ঘৰতো কাম হয় নগ'লেও নহয় এতিয়া কি কৰিব মহিলা মিটিং এইবোৰ তাকে যাবলৈ তিনি তাৰিখে যাম অঁ তিনি তাৰিখে যাম বুলি ভাবিছোঁ অঁ অঁ তেতিয়াহ'লে অঁ আজি ৰাতিকৈ মই হেৰি কাটি দিম নহ্ আজি ৰাতি কাটি দিব লাগিব তাত কেইটা বজাত আছে এওলোকৰ দিনত গ'লে আকৌ ৰাতি পামগৈনি কেইটা বজাত পামগৈ ৰাতি পালে দিগদাৰ হ'ব নহয় আকৌ ৰাতি গ'লে ৰাতিপুৱালৈ আৰু হেৰি হ'ব আৰু সুবিধা হ'ব মানে হেৰি হ'বলৈ নহ'লে আকৌ ৰাতি পালেগৈ আমাৰ হা অঁ অঁ সন্ধিয়া হ'লেও আমাৰ মাইকী মানুহ নাই এতিয়া থকা মেলাৰ ব্যৱস্থা কৰিব লাগিব নহয় আকৌ তাকে এতিয়া হোটেল চোটেল বিচাৰিব লাগিব এতিয়া দিনত হ'লে ভাল আৰু নিজেই ফ্ৰেছ হৈ অঁ তেনেকৈ ভাল হ'ব নহ্

অঁ তেতিয়া সুবিধা হ'ব অঁ তেনেকৈ চাই ল'ব লাগিব তেতিয়া ভাল হ'ব পোনেই গৈ আকৌ বিচাৰি থাকিব নালাগে আৰু আজিকালি ডিজিটেল হয় একো হেৰি নাই আৰু অসুবিধা নহয় মানুহৰ সবতে আৰু অনলাইন যে কৰিব পৰা হয় নহ্ তাকে বোলো কেনেকুৱা কি চেফটি যাবলৈ ভয়ো লাগে ট্ৰেইনত যিহে অঘটন নগ'লেও নহয় এতিয়া বাছত যাবলৈওতো বহুত পইচা লাগে নহয় এটা টিকেটতে ল'বচোন হেৰি পাঁচশ ছশ খোৱা মেলাৰ ব্যৱস্থাটো হেৰি পাম নহয় ৰাতি গ'লে বাৰু ঘৰতে খাই যোৱা হ'বই তাকেই

আকৌ বাথৰুম চাথৰুমো আছে নহয় নহয় নহ্ বাথৰুমো লেট্ৰিন বাথৰুম আছে যেতিয়া ঠিকে চিন্তা নাই আৰু

তাকে সেয়ে আপোনাকে সুধি ল'লো কথাটো মানে নহ'লে আকৌ নাজানিলে দিগদাৰনে কথাবোৰ আপোনালোকে এতিয়া সদায় তাতে থাকে জানে মেলে ট্ৰেইনৰ কথা সেইটো কাৰণে সুধি ল'লোঁ তাকে আপুনি চাই মেলি দিব ঠিক আছে তেতিয়াহ'লে আপুনি চাই দিব দেই মই অঁ অঁ অঁ হ'ব দিয়ক অঁ